মোৰ ঘৰৰ চৌপাশ স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ মই লোৱা কিছুমান ব্যৱস্থা যেনে ঘৰৰ চৌপাশটো যা মানে পৰিৱেশ যাতে পৰিৱেশটো যাতে চাফ চিকুণকৈ ৰাখিব পাৰো সেইটো ওপৰত গুৰুত্ব দিওঁ প্ৰায় চাওঁ নিজে চাওঁ কেতিয়াবা ঘৰৰ আশে পাশে কৰি কিছুমান পানী জমা হৈ থকাই হওক বা কিছুমান লেতেৰা জাবৰ জোথৰ য'ত ত'ত পৰি থাকিলে তাত ত' কিছুমান হেৰি যিকোনো মহেই হওক বা আন যিকোনো কীট পতংগ আমাৰ স্বাস্থ্যৰ কাৰণে যিবোৰ অপকাৰী হয় সেইবোৰ যাতে উৎপত্তি বৃদ্ধি নকৰে সেইবাবে নিজে সেইখিনি যিমান পাৰো চফাকৈ ৰাখিবলৈ ট্ৰাই কৰোঁ আৰু চৌপাশৰ আশে পাশে থকা লোকসকলকো সকলোকে কিছুমান এনেধৰণৰ কথাৰ প্ৰতি নিজে অকণমান সতৰ্ক হৈ থাকিবলৈ কওঁ তেওঁলোকে সেইটো কিমানখিনি কি ফ'ল' কৰে সেইটোতো নাজানো বাৰু হ'লও নিজৰ ফালৰ পৰা মই যিখিনি পাৰো সেইখিনি কৰো আৰু কোনোবাই চৌপাশটোত হওক কোনোবাই কিবা যিকোনো ধৰণৰ ভাষা ভাষাতে মুখৰ ভাষায়ে হওক বা যিকোনো কিবা এনেকৈ বেয়া বেয়াটো দেখি পাওঁ যেতিয়া বেয়াটো সেইটো ভালদৰে বুজাবলৈ ট্ৰাই কৰো সদাই যাতে পৰিৱেশটো ভালে থাকে যিকোনো ছাইদৰে অকল পৰিৱেশটো চাফ চিকুণ বুলিয়ে নহয় মানুহবোৰ যাতে মানুহবোৰৰ ব্যৱহাৰ হওক বা সকলো ধৰণৰ সকলো ফালৰ পৰা পৰিৱেশটো সুন্দৰ হৈ থাকে সেইখিনি অকণমান কৰিবলৈ ট্ৰাই কৰোঁ সকলোকে বুজাবলৈ আৰু যিকোনো আৰু ৰাস্তা পদূলি হওক বা কিবা সেইবোৰো চাওঁ অকণমান চাফ চিকুণকৈ হওক বা বোকা চোকা নোহোৱাকৈ অকণমান সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰোঁ সেইবোৰে আৰু আৰু পৰিৱেশটোত কি যিখিনি পাৰো নিজৰ ফালৰ পৰা সেইখিনি যিমান পাৰো কৰিবলৈ ট্ৰাই কৰোঁ সিমানেই